হেল্ল' ঐ বেউৰা এইমাত্ৰ এই প্ৰণৱৰ ৰুমত আহি পেলাই পাইছোঁহি বাকী কালি হেৰিটো কি হ'ল আমাৰ ঘাটৰ বিশ্বনাথ ঘাটৰ হেৰিটো পিকনিকটো হ'বনে নাই সেইবোৰ পইচাখিনি সোনকালে দিব নালাগে জানো এতিয়া চা এই তেনেকুৱা কথা নহয় এতিয়া চা প্ৰথম কথা হৈছে আমাৰ বিশ্বনাথ ঘাটৰ যোনটো পিকনিক যাব লাগে স্পটটো সেইটো ধুনীয়া তাৰ ওচৰতে ধুনীয়াকৈ দেখিব পাৰি ধৰি ল পানী চানী আছে নদী চদী আছে ইপাৰে গৈয়ো খাব পাৰি এইপাৰেও খাব পাৰি এতিয়া চবেই জানে যে ভাল জেগা ওচৰতে খাবও পাৰি সকলোৱে পইচাখিনি দি পেলাই ওলাব পাৰে এই দেৱযানীহঁত বেছি পইচা পাতি নিদিয়ে ভাল ভাল তায়ো যাব বাৰু বিশ্বনাথ ঘাটলৈ পিকনিকলৈ অঁ তোৰ দেহাজনীৰ খবৰ কি দেহা নেযায় নেকি এই তই দেখোন বেলেগৰ লগত লিলিমাই চলাই আছ বুলি কয় মই জানো বেলেগৰ লগত লিলিমাই চলাই আছে হ'ব হ'ব সেইবিলাক বাদ দে ধুনীয়াকৈ কাই মুঠতে তিন তাৰিখৰ আগত পিকনিকটো ঠিক কৰিব লাগে বিশ্বনাথ ঘাটত সেই তাকেতো কৈছোঁ তেতিয়াহ'লে সেই চাৰি তাৰিখ কৰ সেই চাৰি তাৰিখ কৰ মই পাঁচ তাৰিখে নেথাকোঁ হেৰি কৰিবি গোটেইখিনিকে পইচাটো উঠাব কবি আমি বিশ্বনাথ ঘাটলৈ গৈ পেলাই পি তাত সেইটো স্পটতে পিকনিক খাম অঁ কৰিব লাগিব আলোচনা কৰিব লাগিব তই খালী সোনকালে পইচাবিলাক উঠা মই যাম অঁ চবকে তাকেতো গোটেখিনি মিলি পেলাই কথাটো পাতিব লাগিব গ্ৰুপত আলোচনা কৰি তাৰপিছত আমি গোটেইখিনি মিলি পেলাই পইচাখিনি উঠাব লাগিব তাৰপিছত পিকনিকটো সোনকালে কৰিব লাগিব বিশ্বনাথ ঘাটলৈ হ'ব দে